বৰ্তমান সংবাদ মাধ্যমে সমাজত এক বিশেষ ভূমিকা পালন কৰি আহিছে আৰু তেওঁলোকে যিহেতু অসমীয়াতে সংবাদ প্ৰদান কৰিবলগীয়া হয় ৰাইজৰ মাজত গতিকে ৰেডিঅ' টেলিভিশ্যন আৰু প্ৰিণ্টত যিহে যিদৰে অসমীয়া ভাষাটোৰ গুৰুত্ব দি পিনে তাত প্ৰয়োগ কৰা হয় কিন্তু সংবাদ মাধ্যমে এই ক্ষেত্ৰত বৰ্তমান সময়ত কিছু ক্ষেত্ৰত তেওঁলোকে ভাষাটোৰ ভালদৰে প্ৰয়োগ কৰা দেখা নাযায় বিভিন্ন ধৰণৰ ভাষাৰ ক্ষেত্ৰত শব্দৰ প্ৰয়োগৰ ক্ষেত্ৰত তেওঁলোকৰ কিছু বিসংগতি দেখা যায় গতিকে তেওঁলোকে এইক্ষেত্ৰত অলপ গুৰুত্ব দিয়াতো প্ৰয়োজন